হয় মই যোৱাকালি ডিজিলকাৰৰ পাছৱৰ্ডটো সলনি কৰিবৰ বাবে ইমেইল প্ৰেৰণ কৰিছিলোঁ মোৰ ডিজিলকাৰৰ আই ডিটো হৈছে সাত আঠ ছয় পাঁচ ছয় চাৰি তিনি এক পাঁচ ছয় শূন্য দুই এক চাৰি আমাৰ কোম্পানীৰ সুৰক্ষানীতিৰ বাবে ডিজিলকাৰৰ পাছৱৰ্ডটো সলনি কৰিব লাগে তাৰবাবে মই ইমেইলটো প্ৰেৰণ কৰি থৈছোঁ আপোনালোকৰ আন কোনো নিৰ্দিষ্ট নিৰ্দেশনা বা প্ৰয়োজনীয়তা আছে নেকি সেইটো জনাব আৰু এইটো অনতিপলমে সলনি কৰি দিলে মই ধন্য হ'ম ধন্যবাদ